দুহেজাৰ চৈধ্য চনত মই গ্ৰেজুয়েশ্যন কৰিছিলোঁ দেন মানে অলপমান ফেমিলীৰ প্ৰব্লেমৰ কাৰণেও মই পষ্ট গ্ৰেজুয়েট কৰিব নোৱাৰিলোঁ দা গ্ৰেজুয়েট কৰি পেলাই গ্ৰেজুয়েশ্যন কৰি পেলাই ডাইৰেক্ট চাকৰিত সোমাইছিলোঁ হয় এতিয়া মানে সেইটো অলপমান মানে মনত আহে যে সেইটো অলপ ভুল সিদ্ধান্ত ল'লোঁ মানে যিহেতু ভগৱানে লাষ্টত সব মিলাই দিয়ে মানে সেই হিচাপত সবে মোক কৈছিলেও যে তুমি পষ্ট গ্ৰেজুয়েশ্যনটো কৰা উচিত সেইটো কৰিলে তোমাৰ এক্সপিৰিয়েঞ্চো হ'ব তুমি ধৰি লোৱা যিকোনো জবতে সোমোৱা তেতিয়া তুমি তেতিয়া এক্সপিৰিয়েঞ্চটো লৈ পেলাই তুমি সোমাবা তেতিয়া তোমাৰ বেছি সুবিধা হ'ব জবটো কৰাৰ কাৰণে কিন্তু মইও লাষ্টত সিদ্ধান্ত ল'লোঁ যে এইটো নিজৰ সিদ্ধান্তই আছিল বাৰু নিজে বিচাৰ খোচাৰ কৰি পেলাই নিজে সিদ্ধান্তটো লৈছো মানে পষ্ট গ্ৰেজুয়েট নকৰোঁ ডাইৰেক্ট জবত সোমালোঁ অলপমান ল' কেটেগৰীৰে জব আছিলে তেতিয়া মানে বেছি চেলাৰিও নাছিলে কিন্তু মানে সেইখিনিৰে মানে ধৰি লওক যিটো প্ৰব্লেম ফেচ কৰিছিলোঁ সেইটো অলপ মিলাব পাৰিলোঁ লাহে লাহে অলপমান চেলাৰিটো বাঢ়িব ধৰিলে এতিয়া মানে সেইটো অলপ আফচোচ হয় যে মই কিয় পষ্ট গ্ৰেজুয়েটটো নকৰিলোঁ কিন্তু মই পষ্ট গ্ৰেজুয়েশ্যনৰ মানে মোৰ যোনটো ক'ৰ্চ আছিলে তাৰে তেনেকুৱা মানে কিছুমান কিতাপ আছে মই মাজে মাজে এনে চাওঁ ধৰি লওক এতিয়া চাকৰি জীৱনত আছোঁ যিহেতু মানে চা অলপ গধূলি মানে ঘৰত গৈ পেলাই ধৰি লওক ইমান সময় নাপাওঁ তথাপিও মাজে সময়ে যেতিয়া হ হলিডে পাওঁ তেতিয়া পষ্টগ্ৰেজুয়েটৰ মোৰ ক'ৰ্চটো ছাবজে কিছুমান বুক চাওঁ তেনেকৈ ইউটিউবত অলপ ভিডিঅ' চাওঁ তেনেকৈ সেইটো মিলাই লৈছোঁ কিন্তু এতিয়া মোৰ এইটো অলপমান আফচোচ থাকি গ'ল আৰু যে সেইটো কিয় নকৰিলোঁ সেইটোও দৰকাৰী আছিলে